মোৰ এখন প্ৰিয় প্ৰযুক্তি সম্পৰ্কীয় কিতাপ হৈছে বাঘে চিঞৰা পাহাৰলৈ এই কিতাপখন অসমৰ এখন বহুত জনপ্ৰিয় আৰু ভাল কিতাপ হয় এইখনত চাৰিজন ল'ৰাৰ কাহিনীৰ বিষয়ে উল্লেখ কৰা হৈছে সেইখন কিতাপ আপোনালোকে পঢ়িব এইখন বহুত এখন ভাল কিতাপ হয় এইখনত বুজাইছে যে চাৰিজন ল'ৰা এখন পাহাৰ এটা পৰ্বতলৈ যায় মানে পাহাৰখনৰ মাজে মাজে গ'লে সেই ওখ শৃংগটো পোৱা যায় পাহাৰখনৰ পাহাৰখনত গৈ থাকোঁতে ল'ৰাকেইজন বহুতো সমস্যাৰ সন্মুখীন হৈছিল এনে বহুতো সমস্যাৰ সন্মুখীন হৈছিল যেনেকৈ তেওঁলোক হেৰাই গৈছিল বেমাৰ আজাৰ পাহাৰত গৈ থাকোঁতে বৰষুণ দিয়ে বহুতো বেমাৰৰ সৃষ্টি হৈছিল সিহঁতৰ লগৰ মাজতো বহুতো কাজিয়াও সৃষ্টি হৈছিল ইহঁতৰ মাজত কোনোবা কোনোবা হেৰাই গৈছিল তেনেদৰেই আৰু বিচাৰি কৰি ফুৰিছিল তেনেদৰেই আৰু হেঁতৰ মিলন হৈছিল ইহঁতে বহুতো ডাঙৰ ডাঙৰ নদী গছ বন আদি পাৰ হৈ যাবলগীয়া হৈছিল এনেকৈ ইহঁতৰ বহুতো সমস্যাৰ এনেকৈ ইহঁতে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল অৱশেষত ইহঁতে এখন ডাঙৰ নদী পাৰ হ'বলগীয়া হৈছিল ডাঙৰ নদীখন পাৰ হওঁতে সিহঁতে বহুতো চিকাৰী এটা সন্ত্ৰাসবাদীৰ দলৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু ভূত প্ৰেতক যদি বিশ্বাস কৰে তাত ভূত প্ৰেতৰ কথাও উল্লেখ আছে সেই কিতাপখনত এওঁলোকে এনেদৰে কিতাপখন এনেকৈ কাহিনীটো ল'ৰা চাৰিটাৰ বিষয়ৰ ওপৰতে কাহিনীটো শেষ হৈছিল